হেল্ল' অঁ কওকচোন অঁ হয় নেকি আপুনি কিবা মেডিচিন কৰিছে নে কৰা নাই অঁ হয় নেকি তে আপুনি এক্সাৰচাইজ কৰিব আৰু মানে আপোনাৰ চোৱা আপুনি সেই ছুগাৰ পিল খাইছে ভাল পোৱা নাই নেকি অঁ আপুনি এক্সাৰচাইজ কৰিব ভালকৈ মানে সদায় উঠি পানী খাব আৰু সেই প্ৰেছাৰ কিমান আছে আপোনাৰ হয় নেকি অঁ আপুনি প্ৰেছাৰৰ পিল খাব লাগিব একদম ল' আছে অঁ দে দে কিবা প্ৰবলেম হ'লে আপুনি ফোন কৰিব অঁ দিয়ক